আন্তঃৰাষ্ট্ৰীয় পৰ্য্য়ায়ত টেনিছ খেলত ভাৰতৰ ছানিয়া মিৰ্জাই নাম আগতে কৰিছিলে এতিয়া বৰ্তমান ভাৰতত টেনিছ খেলত ইমান এটা নাম কৰি আনিব পৰা নাই সুনাম কঢ়িয়াই আনিব পৰা নাই দ্বিতীয়তে ফুটবল ফুটবলতো অস ভাৰতত তেনেকুৱা আগৰ নিচিনাকৈ ইমান নাম কৰিব পৰা নাই আগৰ ফুটবলত এজনেই আছিলে বাইচু বাইচুং ভুটীয়া নামৰ এজন ফুটবলাৰ আছিলে তেওঁৰ নামটো আমি জানো ভালকৈ তেওঁ খেল হেৰি কৰিছিলে ইণ্ডিয়াৰ আৰু এথলেটিক্স আছে এথলেটিক্সটো ইমান ভাৰতে নাম কৰিব পৰা নাই হকী আছে হকীটো আগতে অলপ ভাল আছিলে হকীত এতিয়া বৰ্তমান হকী ইমান খেলা ধূলাৰ হকীত ইমান নাম কৰিব পৰা নাই ভাৰতে বক্সিং আছে বক্সিঙতো মেৰী কম আছে মেৰী কমে এটা সময়ত ভাল নাম কৰিছিলে ইণ্ডিয়াৰ ভাৰতৰ এতিয়া বক্সিঙতো ইমান নাম কৰিব ন পৰা নাই